অসমীয়া ভাষাটো ভাৰতবৰ্ষৰ ভাষাসমূহৰ ভিতৰতে অন্যতম এটা বৈশিষ্ট্য়পূৰ্ণ আৰু গুৰুত্বপূৰ্ণ তথা এটি প্ৰাচীন আৰু স্বকীয়তাৰে পৰিপূৰ্ণ অন্যতম ভাষা আৰু এই ভাষাটো ভাৰতবৰ্ষৰ সংবিধানেও স্ৱীকৃতি প্ৰদান কৰিছে গতিকে অসমীয়া ভাষাটো হৈছে ভাৰতবৰ্ষৰ এটা স্ৱীকৃতিপ্ৰাপ্ত ভাষা এই স্ৱীকৃতিপ্ৰাপ্ত সংবিধান স্ৱীকৃতিপ্ৰাপ্ত বিষয়টো অসমীয়া ভাষা এটা অন্যতম বৈশিষ্ট্য় অসমীয়া ভাষাটো মগধী প্ৰাকৃতৰ পৰা অহা বুলি ভাষাবিদসকলে মত পোষণ কৰিব বিচাৰে অসমীয়া ভাষাটো যথেষ্ট পৰিমানে বিভিন্ন ধৰণৰ ভাষাৰ শব্দৰ প্ৰয়োভৰ ঘটিছে গতিকে ইয়ো এক অন্যতম ভাষাটোৰ বৈশিষ্ট্য় সময়ৰ লগে লগে অসমীয়া ভাষাই বিভিন্ন ধৰণৰ বিভিন্ন ভাষাৰ শব্দক সাঙুৰি বা বিভিন্ন ধৰণৰ ভাষাৰ শব্দক ব্যৱহাৰ কৰি ভাষাটোক আগুৱাই নিছে ভাষাটো প্ৰথম অৱস্থাত পণ্ডিতসকলৰ মতে বাংলা ভাষাৰ এটা অংশ বুলি কোৱা হৈছিল কিন্তু বহু পৰীক্ষা নীৰিক্ষাৰ অন্তত অসমীয়া ভাষাটো যে বাংলা ভাষাৰ পৰা সম্পূৰ্ৰূপে পপৃথক সেই কথাটো গম পোৱা গৈছে অসমীয়া ভাষাটোত বিভিন্ন ধৰণৰ সাহিত্য আৰম্ভনিৰ পৰা বৰ্তমানলৈকে ৰচনা কৰা হৈছে প্ৰথম ভাৰতীয় যিখন প্ৰান্তীয় ৰামায়ন বাল্মিকীৰ সেই ৰামায়নখনো প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাতেই ৰচনা কৰা হৈছিল গতিকে ভাষাটোৰ যথেষ্ট তাৎপৰ্য্য আৰু ভাৰতীয় ভাষাসমূহৰ মানচিত্ৰত এক গুৰুত্বপূৰ্ণ স্থান যে আছে সেই কথা ইয়াৰ পৰাই অনুমান কৰিব পাৰি অসমীয়া ভাষাটোৰ অন্যতম এটা বৈশিষ্ট্য় হৈছে যে ভাষাটোৰ শব্দ অসমীয়া ভাষাত এক লাখৰো অধিক শব্দ পোৱা গৈছে যিটো ইংৰাজী ভাষাতকৈ বহু গুণে বেছি আৰু এই ভাষাটোৰ কেন্দ্ৰ কৰি অসমীয়া ভাষাটোক কেন্দ্ৰ কৰি বিভিন্ন ধৰনৰ অধ্যয়ন আলোচনা ইতিমধ্যে চলি আছে অসমীয়া ভাষাৰ ওপৰত প্ৰথম গৱেষণা কৰিছিল ডক্টৰ বাণীকান্ত কাকতিদেৱে তাৰোপৰি অসমীয়া ভাষাটোৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আৰু অধিক কেনেদৰে আগুৱাই নিব পাৰি তাৰ ওপৰতো বিভিন্ন ধৰণৰ চিন্তা চৰ্চা আৰম্ভনিৰ পৰা চলি থকা আমি দেখিবলৈ পাইছোঁ ভাষাটোৰ ব্যাকৰণৰ প্ৰতি আমি যদি লক্ষ্য কৰোঁ এই ভাষাটোত সংস্কৃত ভাষাৰ উপাদান যথেষ্ট পৰিমাণে আছে আৰু অসমীয়া ভাষাত আমি দেখিবলৈ পোৱা বিভিন্ন ধৰণৰ ব্যাকৰণগত বৈশিষ্ট্য়সমূহৰ ভিতৰত আমি উচ্চাৰণৰ যথেষ্টখিনি বৈশিষ্ট্য় দেখিবলৈ পাওঁ ভাষাসমূহৰ আমাৰ অসমীয়া ভাষাটোৰ হিন্দীৰ লগত উচ্চাৰণৰ যথেষ্টখিনি অমিল আমি দেখিবলৈ পোৱা যায় পোৱা পাওঁ বিভিন্ন ধৰণৰ উচ্চাৰণৰ ক্ষেত্ৰত প্ৰথম চ আৰু দু দ্বিতীয় ছ এনেকুৱা ধৰণৰ বৰ্ণকেইটাৰ উচ্চাৰণৰ ক্ষেত্ৰত হিন্দীৰ তুলনাত অসমীয়া ভাষাৰ উচ্চৰণ যথেষ্টখিনি বেলেগ হোৱা আমি দেখিবলৈ পাওঁ ব্যাকৰণৰ প্ৰতি যদি মন কৰোঁ আমি প্ৰথম ব্যাকৰণ ৰচনা কৰা হৈছিল মিছনেৰীসকলৰ প্ৰচেষ্টাত পূৰ্বতে অসমীয়া ভাষাৰ তেনেকৈ কোনোধৰণৰ ব্যাকৰণ নাছিল কিন্তু ঊনবিংশ শতিকাত মিছনেৰীসকলৰ প্ৰচেষ্টাত ব্যাকৰণ ৰচনা কৰা হয় আৰু এই ব্যাকৰণখন এই ব্যাকৰণ বা অসমীয়া ভাষাৰ ব্যাকৰণ হিন্দী বা বাংলা ভাষাৰ তুলনা যষ্ট তুলনাত যথেষ্টখিনি পৃথক হোৱা আমি দেখিবলৈ পাইছোঁ আৰু ব্যাকৰণখনেই বিভিন্ন ধৰণৰ বিষয়বস্তুক সাঙুৰি লৈছে আৰু যাৰ ফলত অসমীয়া ভাষাটো আৰু অধিক বৈশিষ্ট্য়পূৰ্ণ হৈ বৰ্তমান বৰ্তমান সময়ত হৈ উঠিছে